মই যোৱা সপ্তাহত ফ্লিপকাৰ্টৰ পৰা এযোৰ কাণফুলি অৰ্ডাৰ দিছিলো আৰু সেই কাণফুলিযোৰ পাইছিলো আৰু কেইদিনমান পিছতে তাৰ পিছত ভাল পাইছো সেইযোৰ আৰু ভাল ৰিভিউ পাইছো বেলেগ এপছবিলাকতো চাইছিলো কিন্তু বেলেগ এপছবিলাকত দামটো বেছি ইয়াতকৈও বেছি দেখুৱাইছিল সেইবাবে বেলেগ এপছত কিনা নাছিলো আৰু সেইকাৰণে মই ফ্লিপকাৰ্টতে কিনিছিলো আৰু কাণফুলিযোৰ মানে মই ব্য়ৱহাৰ কৰিও ভাল পাইছোঁ